অসম হৈছে এনেকুৱা এখন ঠাই বা গুৱাহাটী হৈছে এনেকুৱা এটা এৰিয়া য'ত আটাইতকৈ সহজলভ্য হৈছে গায়কৰ লাইভ অনুষ্ঠান চোৱাটো অসমৰ সংগীত জগতৰ যিমানখিনি মানুহ আছে তেওঁলোকে অসমৰ খাৰঘূলী এৰিয়াৰ পৰা আৰম্ভ কৰি উজানবজাৰ এৰিয়াৰ পৰা আৰম্ভ কৰি আপোনাৰ ছয়মাইললৈকে তেওঁলোকৰ বসতি আছে আৰু বিশেষ বিশেষ কিছুমান বিহুস্থলীত বা পূজাস্থলীত তেওঁলোকে আহে আৰু গীত পৰিৱেশন কৰে গতিকে অসমত কোনো গায়কৰ লাইভ অনুষ্ঠান শুনি পাইছেনে এই প্ৰশ্নটোৰ আটাইতকৈ ডাঙৰ উত্তৰ হৈছে এয়া সহজলভ্য কিন্তু এতিয়া আপুনি যদি সুধিছে অভিজ্ঞতা কেনে আছিলে কোনোবাদিনা অভিজ্ঞতা ভাল হয় কোনোবাদিনা অভিজ্ঞতা বেয়া হয় কিন্তু তেওঁলোকৰ গায়কীৰ ওপৰত মোৰ কোনোদিন প্ৰশ্ন নাই সমস্যাটো হৈছে যে যেতিয়া তেওঁলোকৰ গান এটা আমি শুনা শুনোঁ সেই গানটো বহু কিছুমান পদ্ধতিৰ মাজেৰে ৰিফাইন্দ হৈ অৰ্থাৎ শোধিত হৈ আমাৰ কাণত পৰে আমি শুনোঁ ভাল লাগে কিন্তু মঞ্চত উঠি এজাক শ্ৰোতা দৰ্শকৰ মাজত নিজৰ আপোনাৰ ক'ব পাৰি যে শুদ্ধ মাতত গান গোৱাটো এটা কষ্টকৰ বিষয় আৰু এটা অলপ টান প্ৰক্ৰিয়া বুলিয়ে মই ক'ব বিচাৰোঁ গতিকে কেতিয়াবা অভিজ্ঞতা ভাল হয় কেতিয়াবা অভিজ্ঞতা বেয়া হয় এইক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে অসমৰ সংগীত জগতৰ বৰ্তমানৰ ভোটাতৰা পাপন তেখেতৰ অনুষ্ঠান খুবেই ভাল হয় মৰ্যদাপূৰ্ণ হয় ঠিক সেইদৰে শংকুৰাজ কোঁৱৰ মৈত্ৰেয়ী পাটৰ এওঁলোকৰ অনুষ্ঠানবোৰো খুব ভাল হয় মই আটাইতকৈ ছিনছিয়েৰ অডিয়েঞ্চ অৰ্থাৎ শ্ৰোতাদৰ্শক যদি পাইছোঁ কোনোবা কনচাৰ্তৰ সেয়া হৈছে লাকী আলিৰ দৰে এজন কিংবদন্তি গায়কৰ অনুষ্ঠানত কাৰণ তেওঁৰ অদিয়েঞ্চবোৰ ভদ্ৰ হয় তেওঁলোকে সংগীতক সন্মান কৰে আৰু যিহেতু ব্যক্তিত্ব লাকী আলিৰ এনেকুৱা যে তেওঁলোকে সেই অশান্তি বা উদ্ধতালি পৰিৱেশটো নিবিচাৰে গতিকে লাকী আলিৰ অনুষ্ঠান লাইভ নেচালেও ক'ব পাৰোঁ যে তেনেকুৱা ধৰণৰ লাইভ অনুষ্ঠান চাবলৈ মই আগ্ৰহী আৰু বৰ্তমান সময়ত যদি ক'ব লাগে যে কোন গায়কৰ লাইভ অনুষ্ঠান শুনি ভাল পাইছে তেন্তে এজন খুব নতুন গায়ক আছে বিশ্ৰুত শইকীয়া তেখেতৰ গান মই শুনা পাইছোঁ দুখনমান কেফেত খুব সৰু এটা শ্ৰোতা দৰ্শকৰ মণ্ডলীৰ ওচৰতে তেওঁলোকে গানটো গায় আৰু যেতিয়া তেওঁ গায় যদিও সংখ্যাৰ ক্ষেত্ৰত শ্ৰোতাদৰ্শক কম কিন্তু সেই লাইভ অনুষ্ঠানটো আপোনাৰ খুব সুন্দৰ হয় মনোগ্রাহী হয় শান্তিপূৰ্ণ শান্তিপূৰ্ণ হয় যিহেতু মই এতিয়া বৰ্তমান ইন্দী গানৰ সংস্পৰ্শত আছোঁ গতিকে খুব সাধাৰণ ভাষাত লিখা সাধাৰণ মানুহে বুজিব পৰা গান তৈয়াৰ কৰা গায়কসকল যেনেকে বিশ্ৰুত শইকীয়া বা শংকুৰাজ কোঁৱৰ তেওঁলোকৰ গানবোৰ আৰু তেওঁলোকৰ অনুষ্ঠানবোৰ মোৰ প্ৰিয় মই চাইছোঁ মই ভাল পাইছোঁ আৰু ক'ব পাৰি যে তেওঁলোকে যিমানখিনি যিমানখিনি জনসাধাৰণক দিব পাৰে সেই জনসাধাৰণ বা অডিয়েঞ্চখিনি কম হ'লেও খুব সুন্দৰভাৱে অনুষ্ঠানটো শান্তিপূৰ্ণ হয় আৰু এইটোৱে আটাইতকৈ ডাঙৰ বিশেষত্ব